শোণিতপুৰ জিলাৰ মানুহে অনুসৰণ কৰা কিছুমান সাধাৰণ বৃত্তি হৈছে যেনে ফাৰ্ম খুলিব পাৰে গাহৰি ব্ৰইলাৰ হাঁহ পাৰ আদিৰ খেতি কৰিব পাৰে মাছৰ পুখুৰী খান্দিব পাৰে পুখুৰীত মাছ পোহিব পাৰে আৰু বহুত গামোচা ব'ব পাৰে তাঁতশাল তেনেকুৱা ধৰণৰ বহুত ধৰণৰ বৃত্তি আছে যাৰ বাবে এই জিলাত বৃত্তিবোৰ জিলাখনৰ অৰ্থনৈতিক আৰু জীৱনশৈলী বহুত ধৰণে প্ৰভাৱ পেলায় কাৰণ যদি আমি এখন ফাৰ্ম খুলি পেলায় যদি তাত কিছুমান জীৱ পোহিব পাৰোঁ তাৰ বাবে আমি বেলেগ ৰাজ্যৰ পৰা বা বেলেগ ডিষ্ট্ৰিক্টৰ পৰা কোনো ধৰণৰ বস্তু আমাৰ শোণিতপুৰ ডিষ্ট্ৰিক্টলৈ আনিবলগীয়া নহয় নিজৰ ডিষ্ট্ৰিক্টৰ মানুহখিনি চহকী হ'ব লগতে দুই এক পইচাও পাব যাৰ বাবে আমি বাহিৰৰ পৰা বস্তুবোৰ আনিবলগীয়া নহয় আৰু তেওঁলোক যেতিয়া নিজৰ ভৰিত থিয় হ'ব তেতিয়া ৰাজ্যখনৰ উন্নতিও হ'ব বা আমাৰ ডিষ্ট্ৰিক্টখনৰ উন্নতিও হ'ব